হয় মইতো মেকআপ আৰ্টিষ্ট হয় মই দুহেজাৰ বিশৰ পৰা মেকআপ দুহেজাৰ বিশত মই গুৱাহাটী আহিলোঁ আহি মেকআপ শিকা মেকআপ শিকিবৰ কাৰণে আহিছিলোঁ পাৰ্চনেলি এজন মেকআপ আৰ্টিষ্টৰ তাত মোৰ শিকাৰ ধৰক তিনি মাহৰ কৰ্চ আছিল আৰু শিকা হোৱাৰ লগালগ লকডাউন পৰি গ'ল তো লগালগ মোৰ মানে একো মই নিজৰ টেলেণ্টখিনি শ্ব' কৰাৰ একো চাঞ্চেই নাপালোঁ প্ৰথমতে লকডাউন খোলাৰ লগা লগে অলপমান কাম পোৱা ষ্টাৰ্ট হ'লোঁ সেই লকডাউনৰ মাজতো মাজে মাজে কৰিছোঁ কিছুমান কাম তো লকডাউন খোলাৰ লগে লগে এটা দুটাকৈ পোৱা হ'লোঁ কাম তেনেকৈ এতিয়া হ'লেও মই পাৰ্টি বা ব্ৰাইডেল মেকআপ কৰোঁ কিন্তু বৰ্তমান ফিল্ডখন মানে বহুত ভৰ্তি মেকআপ আৰ্টিষ্ট মানে বহুত বেছি হৈ গৈছে ঘৰে ঘৰে ক'বলৈ গ'লে এটা মেকআপ আৰ্টিষ্ট আছে বুলি ক'লেও ভুল নহয় সেইটো বস্তুটো কিয় হৈছে মই ভাবোঁ আজিকালি ইঞ্চটিটিউচনবিলাক বহুত হৈ গৈছে সবফালে আমাৰ নলবাৰীটো আনকি মানে বহুত আছে এনেকুৱা মেকআপ আৰ্টিষ্ট যোনে নিজে প্ৰশিক্ষণ দিয়ে বেলেগ বেলেগক মেকআপ আৰ্টিষ্ট হোৱাৰ কাৰণে আৰু সেই বস্তুটো মই এগেইঞ্চত বুলি নকওঁ কিন্তু সেই বস্তুটো ইমান ভাল হোৱা নাই ধৰক আজিকালি সবেই সেই বস্তুটো এটা পইচা অৰ্জন কৰাৰ মানে বৃত্তি এটা হিচাবে ভাবি লৈছে এইটো যে আৰ্ট হয় সেইটো বস্তু বহুত মানুহে উপলব্ধি নকৰে সেইকাৰণে যিমানে যাৰ মন যায় বোলে মোৰ পইচা অলপ ঘটিবৰ মন আছে মই মেকআপ আৰ্টিষ্ট হৈ যাওঁ সেইটো ভাৱ লৈ পেলাই বহুতে মেকআপ আৰ্টিষ্ট হোৱা মানে দেখা যায় সেইকাৰণে বহুত মেকআপ আৰ্টিষ্ট বেছি হৈ গৈছে ইঞ্চটিটিউচন বিলাকতো মানে এনেকুৱা বস্তু প্ৰডাক্ট কিবা বনোৱা নিচিনাকৈ ইফালৰ পৰা কোনোবা মানুহ আনে সিফালৰ পৰা মেকআপ আৰ্টিষ্ট বনাই দিয়ে যাৰ নেকি আৰ্টৰ লগত কোনো ৰিলেশ্বন একো নাইও সিহঁতৰ মানে শিকি মেকআপ আৰ্টিষ্ট হৈ গৈছে আজিকালি কিন্তু ভাল কথা যদি কোনোবাই নিজে পাৰিছে কৰিব পাৰিছে শিকি সেইটো ভাল কথা কিন্তু বহুত বহুতেই নাজানেও একো নিজৰ ইণ্টাৰেষ্টো নাই কিন্তু পইচা দুটামান পাম বুলিয়েই সেই বস্তুটো শিকি লয় সেই বস্তুটো বেয়া লাগে আৰু টিপ্চ হিচাপত কি দিম টিপ্চ যদি ভাল মেকআপ আৰ্টিষ্ট বুলি নিজকে প্ৰতিষ্ঠা কৰিব আছে প্ৰেকটিছটোতো লাগিবই আৰু লগতে নিজৰ কিছুমান নিজৰ কৌশল নিজে যদি বোলে পাৰে নিজে কিছুমান কৌশল উদ্ভাৱন কৰিব সেইটো বেছি ভাল হয় ধৰক ক'ৰবাত শিকিছে বুলিয়েই যে সেইটো পদ্ধতি ইউজ কৰিব লাগিব এনেকুৱা একো কথা নাই আৰু যিমান পাৰি নিজৰ স্কিলখিনিৰ ওপৰত ধ্যান দিলে ভাল নিজে নিজৰ এটা ইউনিক ষ্টাইল হ'লে ভাল সেইখিনিয়ে আৰু